হেল্লো বৰুৱা টেক্সি হয় নে মই আপোনালোকৰ টেক্সিখন এয়াৰপোৰ্টলৈ যাবৰ কাৰণে বুক কৰিছিলোঁ কিন্তু এতিয়ালৈকে টেক্সিখন আহি পোৱাহি নাই মই এতিয়ালৈকে পইচা দিয়া নাই আৰু তাৰ কাৰণে মই যদি এয়াৰ্পোটত মোৰ ফ্লাইট মিচ হৈ যায় মই তেতিয়াহ'লে আপোনালোকক পইচা নিদিও